অ চাকৰিৰ ক্ষেত্ৰত সদায় শিক্ষকতা বৃত্তিটো মোৰ ভাল লাগে বা শিক্ষকতা বৃত্তিটো সদায় প্ৰাধান্য দিয়া হয় যিহেতু শিক্ষকতা বৃত্তিৰ জৰিয়তে সমাজত জ্ঞানৰ পোহৰ বিলাব পাৰি আৰু সেই বৃত্তিৰ জৰিয়তে বিভিন্ন সমাজৰ পৰা দোষ বা কিবা এইবোৰ নোহোৱা কৰিব পাৰি আৰু সেইকাৰণে সেই বৃত্তিটোকে মই প্ৰাধান্য দিব বিচাৰোঁ আৰু ভৱিষ্যতে সেই বৃত্তিটোৰ লগত জড়িত হ'ব বিচাৰোঁ